বিশ্ব ব্ৰহ্মাণ্ডৰ ইতিহাসৰ বিষয়ে জানিবলৈ হ'লে আমি বিগ বেং মডেলৰ কথা ক'ব লাগিব এতিয়ালৈকে বহুলভাৱে ব্যৱহৃত আৰু বিজ্ঞানসন বিজ্ঞানীসকলে গ্ৰহণ কৰা মডেলটোৱেই হৈছে বিগ বেং মডেল যিয়ে বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তিৰ সম্পৰ্কে আমাক জ্ঞান দিয়ে এই মডেলৰ মতে বিশ্ব ব্ৰহ্মাণ্ডখন তেৰ দশমিক সাত বিলিয়ন বছৰৰ আগতে এটা বিন্দুত অতি ঘন আৰু উষ্ণ উচ্চ উষ্ণতাত কনচেন্ট্রেটেড হৈ আছিল যেতিয়া উষ্ণতা বাঢ়িবলৈ ধৰে এক ডাঙৰ বিস্ফোৰণ হয় আৰু বিস্ফোৰণৰ ফলত সেই বিন্দুটোত থকা সকলোবোৰ বস্তু চাৰিওফালে বিয়পি যায় আৰু বিয়পি যোৱাৰ ফলত ফিউজন ৰিয়েকচনৰ সৃষ্টি হোৱাৰ ফলত নক্ষত্ৰবোৰৰ সৃষ্টি হয় আৰু নক্ষত্ৰবোৰৰ সৃষ্টি হোৱাৰ ফলতেই গ্ৰহবিলাকৰ সৃষ্টি হয় এনেদৰে বিশ্ব ব্ৰহ্মাণ্ডখনৰ চাৰিওফালে গ্ৰহ আৰু নক্ষত্ৰবোৰ বিয়পি পৰিলে গ্ৰহ আৰু নক্ষত্ৰবোৰ মিলি পেলাই একোটা একোটা তাৰকাপুঞ্জ গঠন হ'ল তাৰকাপুঞ্জসমূহ লগ লাগি পেলাই বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি হৈছে বিজ্ঞানীসকলে প্ৰমাণ পাইছে যে বিশ্ব ব্ৰহ্মাণ্ডখনৰ পৰিসৰ বা পৰিধি ধ্ৰুৱক নহয় এই পৰিসৰ বা পৰিধি অতীজৰে পৰা ক্ৰমান্ৱয়ে বহল হৈ গৈ আছে অৰ্থাৎ বিশ্ব ব্ৰহ্মাণ্ডখন চাৰিওফালে তাৰ পৰিধি বহল হৈ গৈ আছে অৰ্থাৎ বিশ্ব ব্ৰহ্মাণ্ডখন ডাঙৰ হৈ গৈ আছে এই এইসমূহৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডখনৰ সৃষ্টি আৰু তাৰ তাৰ পৰিসৰৰ বিষয়ে কিছু আভাস পাব পাৰি